অসমত বেংক ইঞ্চুৰেঞ্চ আৰু ইয়াত মানে যিবোৰ লোন দি পিনি মাইক্ৰ' ফাইনেঞ্চিয়েল লোন দি পিনি মানুহৰ আগ্ৰগতিৰ ক্ষেত্ৰত আগ অৱদান বঢ়াইছে এইটো এটা অতুলনীয় বুলি ক'ব পাৰি কাৰণ অসমত বহুখিনি গাঁৱে ভূঞে মাইক্ৰ' ফাইনেন্সৰ বন্ধন বেংকৰ পৰা আদি কৰি উৰ্জীৱনৰ পৰা আদি কৰি যিখিনি বেংক আছে সেইখিনি বেংকে যথেষ্টখিনি লোন দি পিনি মহিলাসকলক মানে উন্নতিৰ ক্ষেত্ৰত যিটো অৱদান আগবঢ়াইছে মানিবলগীয়া এই ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে বেংকেও সহায় কৰে কিন্তু তেওঁলোকে পৰ্যাপ্ত লোনটো নিদিয়ে সৰু সৰু লোন কিছুমান দিয়ে যিবোৰ লোন নেকি ঘূৰাওঁতে মেলোতেও অকণমান লোন লৈ পিনি তেওঁলোকে পইচা ঘূৰাওঁতে অকণমান অ অসুবিধাৰ সন্মুখীন হ'ব লগা হয় সকলো সম্পূৰ্ণকৈ নহয় আধা বাটতে ৰখি পিনি কামখিনি কৰিব লগা হয় সেইকাৰণে বেংকেও এইটো চাব লাগে কিমান পইচা দিলে যাতে সেই বস্তু ভালদৰে ঠন ধৰি উঠিব পাৰে কম পইচা দিলে সেইটো বেংক মানুহজনে পইচাটো লৈ পিনি ভালদৰে খটাব নোৱাৰে আৰু খটাব নোৱাৰা ক্ষেত্ৰতো লোনৰো ভূমিকা আধাতে নাইকিয়া হয় বুলি ধৰিব পাৰি আৰু বেংকৰ লোন আৰু মাইক্ৰ' ফাইনেন্সৰ যি লোণে কিছুমান ক্ষেত্ৰত ছাবচিডিত নাথাকিলেও মানুহজনৰ দিগদাৰ হয় যাতে সেই পইচাটো তেওঁ যদি কেতিয়াবা লোকচানো হয় ঘূৰাই পাবলৈ যিটো বাকীখিনি পইচা পাবলৈ থাকে বেংকে নোপোৱাকেও থকা দেখিবলৈ পোৱা যায় এই ক্ষেত্ৰত চৰকাৰে কেনেকুৱা কি কি আঁচনি বনাই পিনি পাব্লিকৰ মাজত এৰিব পাৰে সেইখিনি তেওঁলোকে আলোচনা কৰাটো বহুত আম মানে গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি